হেল্লো চুইগি হয়নে অঁ মই মানে অৰ্ডাৰ দুটা দিছিলোঁ পৰাগজ্যোতি গগৈয়ে কৈছোঁ অঁ এটা আছিলে চিকেন বিৰিয়ানী এটা আছিলে চিকেন পোলাও অঁ হয় মানে পেমেণ্টটো হৈছে নাই সেইটো চাই দিব লাগিছিলে গুগুলপেত কৰিছোঁ ঠিক আছে ঠিক আছে ঠেংক ইউ খালী পাৰ্চেলটো সোনকালে পঠিয়াই দিব